হেল্ল' দাদা ৰেষ্টুৰেণ্টতে আছেনে ভালে আছে মই সদায়ে আপোনাৰ ৰেষ্টুৰেণ্টত যিকেইটা অৰ্ডাৰ দিওঁ সেইকেইটাকে দিবলৈ ফোন কৰিছোঁ এই ভেজ চাও এগ ৰ'ল ফ্ৰাইড ৰাইচ এইকেইটা আপুনি পেক কৰি থৈ দিব এওঁ আহোঁতে লৈ আহিব অফিচৰপৰা একেটা সময়তে আনিব বাৰু কেইটামান এগ ৰ'ল বেছিকৈ দি পঠিয়াব আনদিনা দিয়াতকৈ বাৰু হ'ব ৰাখিছোঁ